অঁ হয় কওকচোন বাৰু তেনেকুৱা ধৰণৰ কিতাপ লাগে অঁ হ'ব হ'ব এনেই আপোনাৰ তাৰমানে শিশুসকলে পঢ়াৰ তেনেকুৱা ধৰণৰ আৰু আৰু কেনেকুৱা উপন্যাস আপোনাৰ অঁ আৰু আৰু সাধু কিতাপ লাগিব আছে আপুনি যি বিচাৰে পাব আমাৰ দোকানত

অঁ অঁ আপুনি কাম এটা কৰিব আহিব আমাৰ দোকানলৈ দোকানত আপুনি সাধু কিতাপ পাব উপন্যাস পাব আৰু শিশুসকলে পঢ়া নানা ধৰণৰ ভাল ভাল কিতাপ পাব আপুনি আহিব আহি পেলাইনি আপুনি চাব চাই মেলি আপুনি লৈ যাব পাৰিব অঁ মোৰ কিতাপৰ দোকান আপোনাৰ চাৰিআলিতে আছে গেলেকী চাৰিআলিতে আছে আপুনি আহিব আহি চাই যাব অঁ হয় হয় হয় আহিব আপুনি এনেই জানিব বিচাৰে নেকি আৰু কিতাপৰ বিষয়ে মানে আহিবচোন আপুনি বাৰু দাম দৰ কি হয় কিতাপ কিমান লাগে এনেই আপোনাক কিমান পিচ লাগিব কিতাপ অঁ ধৰক শিশু কিতাপ দহ দহখনমান আৰু ধৰক উপন্যাস পাঁচ এনেকৈ অঁ অঁ অঁ আৰু শিশু কিবা তেনেকুৱা মানে ন ঠিক আছে বাৰু হ'ব বাৰু মই আপোনাক আপুনি কোনদিনা আহে ক'ব অঁ আপুনি কোনদিনা আহে ক'ব মই দোকানতে থাকিম বাৰু এনেই ৰেটবিলাক কিবা আপুনি জানিব বিচাৰিব নেকি কিতাপৰ অঁ অঁ ঠিক আছে বাৰু আপুনি আহিব মিলাই মেলি দিম অঁ আপোনালোকৰ গাঁৱৰ লাইব্ৰেৰীটোৰ কাৰণে লাগে ন হয় হয় হয় ভালে কৰিছে আপোনালৰ লাইব্ৰেৰীটোৰ কাৰণে কিতাপ বিচাৰিছে আমি ভাল পাইছোঁ আমাৰ ফালৰপৰা আমি হয় হয় হয় হয় হয় হয় হয় তেওঁলোকেও দুটা কথা শিকিব পাৰিব লাইব্ৰেৰীত আহি আবেলি পঢ়িব পাৰিব ঠিকেই কৰিছে আপোনালোকে ভাল সিদ্ধান্ত লৈছে আহিব আমি বাৰু আপোনালোকক চাই চিটি কিবা এটা কৰি দিম কিমান কিতাপ লাগে আপোনালোকে লৈ যাব পাৰিব সকলো ধৰণৰ কিতাপেি পাব ইয়াত আপুনি সৰু ডাঙৰৰপৰা আদি কৰি চবেই পাব উপন্যাস পঢ়াৰ লগত জড়িত চব বস্তুৱে পাব আহিব আপোনালোকে বাইদেউ ঠিক আছে হ'ব দিয়ক